চৰকাৰী আচনীৰ অধীনত প্ৰদান কৰা স্বস্থ্যসেৱাৰ মানদণ্ড আজি খুবেই ভাল আগৰ তুলনাত আজি আজি এই তাৰমানে বৰ্তমান খুবেই ভাল কিয়নো আজিকলি অসুখ বিসুখ হ'লেই চৰকাৰী মেডিকেল চিকিৎসালয়লৈ গ'লেই প্ৰাইভেটৰ নিচিনাকৈ চাই ধুনীয়াকৈ চাই আৰু সুবিধাখিনি গোটেইখিনি তাত পায়েই দৰৱ পাতিৰ পৰা ধৰি প্ৰায় পায়েই তাৰমানে নোপোৱাকৈ নাথাকেই আৰু আচনি ইমান তেনেকৈ অটল অমৃত আচনি আছিলে আকৌ এই আয়ুস্মান কাৰ্ড এতিয়া এয়া দি আছে এইখিনি হ'লেটো আৰু এইখিনি লৈতো আজিকালি মেডিকেললৈ গ'লে প্ৰায় ফ্ৰীয়ে হয় আৰু আৰু আজিকালি পইচা পাতি ইমান বিশেষ হেৰি নহয় মেডিকেললৈ গ'লে মানে তাৰমানে কিয়নো আজিকালি পইচা পাতিও বহুত প্ৰাইভেটলৈ গ'লেতো বহুত লাগেই কিন্তু মেডিকেললৈ গ'লে তাৰ আধাতে হয় কিন্তু অলপ ধৈৰ্য লাগিব আৰু ৰখিব লাগিব কাৰণ চৰকাৰী যে চব মানুহ চৰকাৰী তালৈকে যায় আৰু এই কেঞ্চাৰৰ ক্ষেত্ৰত আজিকালি এতিয়া কিমান মানুহ প্ৰায় আজিকালি কেঞ্চাৰ ৰোগী বেছিয়ে হৈ গৈছে কিন্তু এইখিনি চিকিৎসা কৰিবলৈ আজিকালি বিশেষ তাৰমানে ইমান হেৰি নহয় আৰু পইচা পাতি কাৰণ কেলৈ এইটো সুবিধাটো দিছে যে চৰকাৰে মেডিকেলত আৰু আমাৰ আজি লক্ষিমপুৰতো এই মেডিকেল কলেজ হোৱাৰ পৰা বহুতখিনি তাৰমানে সুবিধা হৈছে আৰু আৰু মানুহ ইমান বিশেষ অসুখ হ'লে তাৰমানে গুৱাহাটীলৈ যাবলগীয়া নহয়গৈ আৰু কাৰণ কেইলৈ গুৱাহাটীলৈ গ'লেওতো বহুত খিনি খৰচ হয় গতিকে লক্ষিমপুৰতো এতিয়া মেডিকেল কলেজ হৈছে যেতিয়া আমাৰ ইয়াতে প্ৰায় ভালেই চিকিৎসা কৰিছে সেইকাৰণে স্বাস্থ্যৰ হেৰিত তাৰমানে চৰকাৰী ভালেই দেখিছোঁ এতিয়ালৈকে আৰু ইমান মানে সুবিধাবোৰ দিছে আজি চেলাইনৰ পৰা ধৰি দৰৱৰ পৰা ধৰি গোটেইখিনি পাই আছোঁ আৰু আমাৰ হেমন্ত ছাৰে তাৰমানে দিছে আৰু বহুত দিছে বুলি কৈছোঁ ৰাইজক আৰু কিমান দিবনো আৰু চবকে সমানে চাইছে আৰু আৰু এই সুবিধাখিনি যাতে পাইয়ে থাকে ৰাইজে আৰু আগলৈকে সেইটোকে হেৰি কৰিছোঁ আৰু আৰু কিন্তু চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত পাৰ্থক্য আছে নোহোৱা নহয় কাৰণ চৰকাৰীলৈ গ'লে অলপ তাৰমানে দীঘলীয়া হয় চিকিৎসাটো কিন্তু ব্যক্তিগতত অলপমান কুইক হয় আৰু লৰালৰি তাৰমানে পটাপত চাই কাৰণ আকৌ ব্যক্তিগত সেইবিলাক যে পইচা দিবলগীয়া হয় যে পইচা দিলেই কামটো তাৰমানে ফতাফত হয় কিন্তু ব্যক্তিগতত আকৌ প্ৰায় মানুহে যে হেৰিলৈ যায় চৰকাৰীত সেই চৰকাৰীত আকৌ লাইন পাতিও থাকিবলগীয়া হয় কাৰণ কেইলৈ কৈছোঁ তাত টিকটৰ মতেহে কৰিব টিকটৰ মতে পৰিব কাৰ টিকেট আগত আছে সেইজনহে আগত কিন্তু এইখিনিতে এইটো পাৰ্থক্য আছে কাৰণ কেইলৈ কৈছোঁ তাত মানে ছিৰিয়াছ পেছেণ্ট এজনৰ কাৰণে অকণমান দিকদাৰী হয় চৰকাৰীত কাৰণ এতিয়া টিকটৰ মতে পৰিলে ছিৰিয়াছ পেছেণ্টজনক নাচাব নহয় যিমান দেৰি হ'লেও মুঠতে কোনেও এৰি নিদিব আগৰজনে আগতে বিচাৰিব কিন্তু ব্যক্তিগতত সেইটো নাই আৰু মুঠতে আপোনাক একদম চিৰিয়াছ হৈছে আপোনাক ফটাফত চাই কৰি হেৰি কৰি দিয়ে সেইটো পাৰ্থক্য আছে বাৰু কিন্তু চৰকাৰী ভালেই বেয়া নহয় কিন্তু ব্যক্তিগতত এইখিনি আৰু থাকিবই থাকেই মোৰ মোৰ দৃষ্টিত তেনে বুলি মই ব্যক্তিগততে ভাল পাওঁ কাৰণ কেলেই মই নিজেই তাৰমানে এটা ভুক্তভোগী হৈ আছো এতিয়া অলপদিনতে মই গৈছিলোৱে হেৰিওলৈ এই চাবতিলৈ তাত গ'লোঁ গৈ দেখালোঁ ডাক্তৰক ডাক্তৰণীয়ে ক'লে আপোনাক মই আজি চাইচোহে হয় আপোনাক ছিট কিন্তু ইয়াত নাই নহ'ব আৰু থাকিলেও আপুনি এনে আজি থাকিব পাৰিব কিন্তু আপোনাক কাইলৈও নাচাওঁ